অঁ আছোঁ আৰু ভাল আৰু যেনে তেনে কি অঁ ক'ত আছা

ভাল ভাল তাৰ পৰিয়াল আৰু আছোঁ আৰু ভালেই খেতি বেয়া হোৱা নাই বাৰু ভালেই হৈছে বজাৰ চলি আছে অঁ

অঁ অনুপক লগ পোৱা নাই বাৰু গম পোৱা নাই নহয় হয় নেকি অঁ অঁ আমাৰ প্ৰাক্তন হেৰিয়াৰ ল'ৰা ছোৱালীবোৰ

অঁ অঁ বাৰু হেৰি এনে ল'ৰা ছোৱালীবিলাকক খবৰ দিব লাগিব নহয় অঁ অঁ অঁ চিঠি নাইদিয়া

অঁ অঁ অঁ এতিয়া হেৰি ইয়াৰপৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক খবৰ খাতি দি গোটেইখন একেলগে যোৱাটো কৰিব লাগে আৰু গাড়ী এখনতে অঁ ভাল হ'ব অঁ লগ পোৱা নাই অঁ অঁ এতিয়া জেনেৰেল কলেজতহে ন অঁ ঠিক আছে অঁ অঁ তাৰপৰা এই এহেঁতক এই ডিম্পু এহেঁতক খবৰ দিব লাগিব এই তাৰপৰা ৰেখা ৰাণী এহেঁতকো খবৰ দিব লাগিব অঁ অঁ তাৰপৰা অঁ অঁ সেহেঁতক কৈ দিবি তাৰপৰা আৰু কোন কেনেকৈ আছে আমাৰ এইফালেও খবৰ খাতি কৰি অঁ গোটেইখনে সেই লগ খাই একেলগে যোৱাটো কৰিব লাগিব

তাৰপৰা

বামখেতিৰ এই এইবোৰ কবি চবি আৰু এইবোৰ মটৰ তাৰপৰা এইবিলাক আৰু এই কি কয় কালি বদিমাহ গুটি দিছোঁ

অঁ অঁ ফ্ৰেন্সবিন নাই অঁ অঁ

বাৰু বন্ধাকবি অঁ অঁ বাৰু বাৰু অঁ ভালে আৰু ভালে আৰু তেতিয়াহ'লে সেইটো প্ৰগ্ৰেমটো কৰি একেলগে চবকে খবৰ খাতি দি অঁ জালুকো দিব লাগিব অঁ তাতে দেখাদেখি হ'ম আৰু অঁ হ'ব দিয়া